হেল্ল' মই মই মানে টুৰিষ্ট মানে আপুনি বোলে টুৰিষ্টক গাইড কৰে সেইকাৰণে মই আপোনাক নম্বৰটো ল'লোঁ মোৰ ফ্ৰেণ্ডৰ পৰা মই কাজিৰঙা যাব খুজিছিলোঁ টুৰিষ্ট হিচাপে মানে তাৰ ভ্ৰমণ কৰিবলৈ খুজিছিলো আপুনি মোক লৈ যাব পাৰিব নেকি

মই অকলে মই অকলে আছোঁ মই অকলে আছোঁ আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক কৈ দিলে হ'ল কে আচ্ছা এইটো ৱিকত বন্ধ থাকে নেকি ঠিক আছে ত' নেক্সট ৱিকত নাই নাই একো হোৱা নাই যাব পাৰি নেক্সট ৱিকত আপুনি ডে'ট এটা ফিক্স কৰি দিয়ক দে সেই ডে'ট মতে আপুনি মোক মই আপোনাক কল কৰিম আপুনি লৈ যাব আমাক

অ' অ' ঠিক আছে অ' অ' ঠিক আছে ঠিক আছে অ' দিয়ক দিয়ক